অঁ ভালেনে হেল্ল' কি কৰি আছে হয় নেকি অঁ তেনে কামত ব্যস্ত আৰু নহ্ অঁ অঁ আৰু বাকী আৰু আছোঁ আৰু ঠিকেই অঁ সৰু সুৰাকৈ তেনেকৈ কৰি আছোঁ আৰু বাকী নিজৰ পইচাৰেনে চৰকাৰী কিবা আঁচনি কিবা সুবিধা পাইছে অঁ

অঁ তেনেকৈ চলিছে নহ্

অঁ অঁ য়েছ অঁ হৈছেগৈ আৰু নহ্ অঁ অঁ মইও সেই তেনেকুৱা আৰু সৰু সুৰাকৈ চলি আছে আৰু সব কৰি আছোঁ ইটো সিটো হয় বাৰীৰ কাম তেনেকৈ চলিয়ে আছে লাগিয়ে আছোঁ আৰু সৰু সুৰাকৈ টুক টাককৈ বাকী বিকা মেলা হৈ আছে সব ঠিকমতে হৈ হৈ আছে ধুনীয়াই হৈছে বেয়া নাই হোৱা ইমান নাই তেনেকুৱা সৰু সৰু কিবা কিবি পালে এইবোৰ লওঁ আৰু যিবোৰ দিয়ে আৰু ছাবচিডি থকা তেনেকৈহে অঁ তেনেকৈ বেছিকৈ একো নাই অঁ ৰিজাল্টটো ঠিকে আছে সেইবিলাকত অঁ পানী বৰষুণটো দিয়া নাই নাললৈ বাকী খোৱা বোৱা কৰিলে অঁ এতিয়া ওলাই আহিছে অঁ অঁ অঁ আচ্ছা অঁ সেইটোৱে সময়টো সময় অঁ

অঁ ঘৰলৈকে আহে অঁ অঁ সেইটোৱে ঘৰলৈ মাতিব লাগিব নহ'লে নহ'লে দিগদাৰ হয় অঁ সেইটো হয় অঁ অঁ এই অঁ অঁ কেতিয়াবা যাব লাগিব অঁ অঁ অঁ কেতিয়াবা সময় উলিয়াই যাব লাগিব অঁ চাবলৈ অঁ হয় অঁ তেনেকৈ উলিয়াব লাগিব সময়টো উপায়তো নাই আৰু অঁঁ এই অঁ হয় সময় উলিয়াই যাব লাগিব তাকেই আৰু ওলালে ঘৰ পালে ঘৰ পালেগৈ

অলপ অঁ ৰ'ব আৰু আৰু অকণমান সময় ৰ'ব যাবচোন লাহে ধীৰে যাব হয়নি অঁ অঁ ঠিক আছে বাৰু তেনেহ'লে অঁ অঁ অঁ যাম যাম অঁ ঠিক আছে অঁ